অঁ চন্দ্ৰমা নেকি মই তিনিচুকীয়া কলেজৰ পৰা জুহি বাইলুঙে কৈছিলোঁ আপোনাৰ পৰা মই কাঠফুলা খেতিৰ বিষয়ে জানিবলৈ ফোন কৰিছিলোঁ

কলেজত আমাৰ মানে প্ৰজেক্ট দিছিলে আকৌ অঁ দেখিছোঁ

অঁ

অঁ অঁ পালোঁ

তাত পানী দিব লাগিব নাই অঁ

অঁ পালোঁ পালোঁ ঠিক আছে থেংক ইউ